অ উপহাৰ হিচাপে গোঁঠা চিলাই কৰা চিলাই কৰি পোৱা নাই বাৰু গুঁঠা মানে আমাৰ ভিতৰতে তাঁত বওঁ তাত বৈ যি কাপোৰ পাওঁ সেইবোৰ বিহুৱান বহাগৰ বিহু বিহুৱান দিওঁ নিজৰ ঘৰলে আহিলে আলহীক গামোচা উপহাৰ দিওঁ এইবিলাক কৰিছোঁ এনেই চিলাই কৰা নাই যদি তাঁত তাঁত ব'বলৈ হ'লে মানে বিহু আগতীয়াকে ফাগুন চ'ততে সূতা বজাৰ বা সূতা আনি উঘাই তাঁত বাতি কৰি বৰ তৈয়াৰী কৰি তাঁত লগাওঁ লগাই তাঁতৰ শাললে তুলি ফুল বাচোঁ ফুল চুল বাচি এখন এদিনত নোলায়গে তেওঁ দুদিন তিনদিন লাগে সেইখন কাটি কুটি বিহুত হুঁচৰি আহিলে বিহুৱাক দিওঁ মোৰ ঘৰৰ মানুহজনক বিহুত উপহাৰ দিওঁ ওচৰ নিজৰ জ্যেষ্ঠ কনিষ্ঠ কোনোবা বিহুত আহিলে তেওঁলোকক দিওঁ আৰু দিলে ভাল লাগে মনটো সেই নিজকে অসমীয়া অসমীয়া লাগে আৰু অসমীয়া মানুহৰ সেইখিনিয়েও বস্তু তাঁত এতিয়া বৰ বিশেষ ব'ব নোৱাৰো এতিয়া বুঢ়ী মানুহ তথাপিতো চচমা তচমা লগাই সেইখিনি বওঁ নাতিপুতি এই জী জোঁৱাই এইবিলাক আহিলে দিবলৈ চিলাই বৰ বিশেষ নেজানো দান দান বুলি নহয় এনেই আমাৰ এতিয়া ধৰ্মীয় ভাগৱত আছে ভাগৱতৰ হৰিৰাম কৃষ্ণ লিখা এনেকুৱা বিলাক বনাই পেলাই দিওঁ ডলিচা তেনেকুৱাকে কৰিছোঁ কৰিছোঁ যদিও হেৰি চিলাই কৰি নকৰোঁ আৰু দিলে মনটো খুব ভাল লাগে আনক কওঁ মই আজি আমুকক আমুক দিলোঁ তামুকক তামুক দিলোঁ তেনেকেই অভিজ্ঞতা আনো ওচৰবোৰ আজিকালি ছোৱালীবোৰে শিকে প্ৰত্যেকেই জানে আমাৰ অসমীয়া মানুহৰ যিখিনিয়ে নেজানে সেইখিনি তেওঁলোকে শিকিবলে চেষ্টা কৰে আৰু তেওঁলোক দিবলে আমি কওঁ এনেকে বজাৰৰ পৰা কিনি আনিকিনি দিয়াতকে নিজে বৈ কাটি দিলে এখনি সন্মানো পোৱা যায় যিয়ে নহওক নিজৰখন সদায় নিজৰে নিজৰ বস্তু এটা নিজৰ কৃষ্টিত ব্যৱহাৰ কৰিবলে পালে নিজৰে মনটো ভাল লাগে এনেকুৱাকে হেৰি কৰোঁ মই বিশেষকে তাঁতহে বওঁ মাটিশালত তাত বৈ পেলাই নিজৰ গা চাদৰ মেখেলা ইত্যাদি কৰি বৈ লওঁ গামোচা বওঁ মানুহজনক পাগুৰি বৈ দিওঁ দিওঁ দান দান বুলি আৰু নামঘৰলেহে দিয়া হয় আৰু এই হুঁচৰি গাবলৈ অহা হুঁচৰি পাতি এনেই এইবোৰ মানে উপহাৰ হিচাপেহে দিয়া হয় তেনেকেই দি মেলি হেৰি কৰোঁ আৰু আমাৰনো বজাৰৰ পৰা আনি পেলাই এতিয়া নতুন দামী দামী পেজেণ্ট দিবলেতো আমাৰ হেৰি নাই সেইবোৰকে আমি ঘৰত কৰাবোৰে উপহাৰ হিচাপে দিওঁ আৰু